হেল্ল' অঁ অঁ মই মেডিকেলৰ পৰা কৈছোঁ এই কেইবা দিনো হ'ল মেডিকেলত এডমিট হৈ আছোঁ এতিয়া একো মানে ডক্তৰৰ ফালৰপা নাৰ্ছৰ ফালৰপা একো মানে সুবিধা পোৱা নাই এই গৰম পানী পোৱা নাই তাৰোপৰি ডক্তৰ সময়মতে অহা নাই একো ভাল ট্ৰিটমেণ্ট পোৱা নাই সেইকাৰণে আপোনাক জনাইছোঁ আৰু অঁ

অঁ হ'লেও আপুনি ওপৰৱালা চাৰক কথাটো জনাব আমি অঁ আমি এতিয়া ইমান কষ্ট পাইছোঁ ইমান দূৰৰ পৰা আহি আছোঁ সেই দুখীয়া ঘৰৰ মানুহ সময়মতে চাব লাগে উন্নত চিকিৎসা কৰিব লাগে আমাক যিহেতু আমি দুখীয়া মানুহ দেখিয়ে আমি মেডিকেলত এডমিট হৈ আছোঁহি কাৰণে দুখীয়া মানুহৰ কাৰণেইতো মেডিকেলখন বনাইছে চৰকাৰে সেইকাৰণে চৰকাৰে আমাৰ দুখীয়া মানুহক অলপ সাহাৰ্যটো দিব লাগে চাব লাগে ভালকে উপযুক্ত চিকিৎসা কৰিব লাগে অঁ ও অঁ ও সেইকাৰণে আপুনিও অতি সোনকালে জনাব ওপৰলে আমিও যাতে উন্নত চিকিৎসা পাওঁ দুখীয়া মানুহৰ যাতে সহায় সহযোগ সোনকালে চৰকাৰে আগবঢ়ায় নহয় সেইটো আমি বুজি পাওঁ বাৰু হ'লেও মানে মেডিকেল বুলি ক'লে গ'লে মানে উন্নত চিকিৎসাটো অতি সোনকালে মানে ৰোগীক কৰাটো ভাল যিহেতু মেডিকেলত এতিয়া আমাৰ গ'লে মানে আমি দুঘণ্টা তিনি ঘণ্টা ৰৈ থাকিব লাগে এডমিট হৈ থাকিলেও দুদিন তিনদিন তেজৰ পৰীক্ষাকে কৰিবলে যাব লাগে আল্ট্ৰাচাউণ্ড এক্সৰে কৰিবলে হ'লেও আমাক কেবাদিনো লাগে এদিনত নহয়েই ধন্যবাদ হ'ব বাৰু